সামাজিক সাংস্কৃতিক বিষয় তেনেকে কেনেকৈ সামৰি লয় সেইটো অলপ মই ক'ব টান হ'ব মোৰ কাৰণে প্ৰশ্নটো টান হৈছে তথাপিও মানে সামাজিক সাংস্কৃতিক তেনেকুৱা কি আৰু সাংস্কৃতিক ক'বলে যেতিয়া উৎসৱ পাৰ্বণৰ সময়ত ভালেই সেইবোৰ মানে খুব দেখাই মানে কিন্তু সেই উৎসৱ পাৰ্বণৰ মাজতো কিছুমান বস্তু আপোনালোকে যদি চায় দূৰ্গা পূজাৰ সময়তো সুন্দৰী চেল্ফি সুন্দৰী সুন্দৰী যুৱতী সুন্দৰী যুৱকসকলৰ চেল্ফি টাউনৰ প্ৰতিযোগিতাবোৰ যে পাতে সেই প্ৰতিযোগিতাবোৰে যেতিয়া সাংস্কৃতিৰ মানে যিটো উদ্দেশ্যতকেতো সেই উদ্দেশ্যটকেতো বেলেগ ফালে গুচি যায় প্লাছ এই যে ঘটনাবোৰ যে তেওঁলোকে মানে এই কৰ্ম কাণ্ডবোৰ কৰাৰ ফলত মানুহৰ মানে এক ধৰণৰ হীনমন্যতা প্ৰকাশ পায় কোন বেছি ধনী এই ধৰণৰ এটা প্ৰতিযোগিতাত যেতিয়া নামি যাব তেতিয়া হৰা জিকাৰ এটা প্ৰশ্ন আহি যায় আৰু তাৰ লগত মানে জিকা হৰাৰ কথাবোৰো আহি যায় বাৰু তেনেকুৱা বস্তুবোৰত কষ্ট হয় মানুহবোৰৰ আৰু বিশেষকৈ বিহুৰ ক্ষেত্ৰত দেখা যায় যে বিহু ফাংচনবোৰ খুব মানে বাতৰিত বাতৰি চেনেলবোৰত বিশেষকৈ দেখুওৱা হয় যে এনেকৈ দেখুওৱা হৈছে বাকী সামাজিক মানে আজিকালি বাতৰি কাকতত যি হওঁক মানে আচল মই তেনেকৈ বাতৰি কাকত নপঢ়োঁ বাকী যি দেখিছোঁ আৰু মানে সংবাদ মাধ্যমত ক'ব গ'লে এই আচলতে আচল প্ৰকৃত যিখিনি খবৰ খবৰতকৈ আজিকালি মনোৰঞ্জন ধৰ্মী বস্তুবোৰৰৰেই বেছি নিউজো যদি মই কোন আপোনাৰ কোন হিৰ'ই কোন হিৰ'ইনক ভাল পায় কোন হিৰ'ইন কোন হিৰ'ৰ লগত পলাই গ'ল তেনেকুৱা ধৰণৰ কথাই আজিকালি আপুনি চাই সেইবোৰেই বেছি আৰু তাৰমানে সামাজিক ন্যায় বা সাংস্কৃতিক দিশবোৰৰ কথা কিমান তাতে উল্লেখ হয় বা কিমান স্থান পায় সেইটো সঁচাকে চাবলগীয়া বিষয় সেই সেইখিনিয়ে আৰু সেইখিনিয়ে ক'ম আৰু